হেল্ল' অঁ গগৈদেৱ হেৰি আজিতো মৰ্ণিং ৱাক কৰিবলৈ যাব নি আজি এই ইভিনিং ৱাক পিছবেলা এতিয়া ৰাতিপুৱাটো কৰাই নহ'ল বতৰটো বেয়া যে এই ওলাব দেই দুইজনে একেলগে যাম আৰু এ টি এম ফিল্ডলৈকে যামগৈ আৰু অঁ দূৰলৈ যাব খোজকঢ়া কথা বতৰা পাতি হেৰি কৰা হ'ব ভাল লাগিব গাঁৱৰ ৰাস্তত কিমাননো হেৰি কৰিবি আৰু আচ্ছা আপুনি মই এই ওলাইছোঁ আৰু এই ফ্ৰেছ হৈ লৈছোঁ এতিয়া সোমাইছোঁহি হয় হয় ঠিক আছে দেই হয় হয়